ঘৰত কাম কৰি থাকোঁতে মৈ গান শুনি শুনি মই কাম কৰোঁ হেডফ'ন মোক লগত লাগেই মই গান নুশুনাকে মোটামুটি মই কামত নধৰোৱেই আৰু কামতো ধৰোঁ হেডফ'ন লৈ লৈ মই গানো শুনোঁ আৰু নিজে গানো গাওঁ গান গায় গায় মই কাম কৰি থাকোঁ আৰু বেলেগ আমাৰ মানুহ বিলাকে কাম কৰিলে বেছি ভাগে লোকগীত হলিগীত বনগীত এই বিলাক গায় গায় কাম কৰি থাকে খুব ফুৰ্টীত কাম কৰে আৰু হেৰি কৰিলে কাম কৰি থাকিলে খুব ফুৰ্টীত গান গায় গায় কাম কৰে আৰু ময়ো গান গায় গায় কাম কৰি ভাল পাওঁ হেডফ'ন লোৱাৰ উৎপাতত তাৰমানে বেলেগে মাতিলেও মই শুনা নাপাওঁ গতিকে হেডফ'ন নোহোৱাকে মই কাম কৰা মোৰ মনতে নপৰে হেডফ'ন মোৰ থাকেই কাণত থাকেই